হেল্ল' ক'ত আছ ভালে আজি খেলিবলৈ যোৱা নাই নেকি আজি প্ৰেক্টিচত নাই যোৱা অঁ মই গৈছিলোঁ অঁ তোৰ কথা ওলাইছিলে অঁ অঁ ছাৰে সুধিছিলে ই আজি কেলৈ নাই অহা দিত অঁ ভাল পাইছ ন অঁ তাকে নেক্সট উইকতে নিয়া কথা আছে তই যাবি নেকি অঁ যাম যাম ওলাবি তাকে দে ভাল বুলি পাইছোঁ অঁ প্ৰজেক্টো বনাব লাগিব অঁ আমি সেই কলিকাতালৈ নগ'লেও হ'ব এতিয়া আৰু অঁ অঁ ৰা খৰচটো কম হ'ব ওচৰতে এখন ভালেই হ'ব স্কুলৰ পৰা নিব অঁ টিকে টিকেটটো কাটিব লাগিব নেকি ছাগৈ সোমোৱা ওলোৱা সোমোৱা কৰা হয় অঁ ভালে ভালেই হ'ব বঢ়িয়া তাত হয় অঁ কাইলৈ যাম অঁ অঁ হ'ব দে অঁ অঁ ছাৰ ছাৰ ছাৰৰ লগত পাতি ল'ম বাৰু অঁ অঁ অঁ ঠিক আছে আহিবি বাৰু অঁ অঁ অঁ হ'ব অঁ